এই ব্যৱসায়টো বাহিৰেও মোৰ আৰু আন যি বিভিন্ন ধৰণৰ ব্যৱসায় আছে যিহেতু এটা ব্যৱসায়ে অৰ্থনৈতিকভাৱে স্বাৱলম্বিত কৰিব নোৱাৰে বা এটা ব্যৱসায়েই এটা পৰিয়াল পোহপাল দিব নোৱাৰে গতিকে তাৰ বাহিৰেও অন্য বিভিন্ন ধৰণৰ ব্যৱসায় আছে যাৰ জৰিয়তে নিজৰ অৰ্থনৈতিক দিশটো সবল কৰি ৰাখিব পাৰোঁ পোহনীয়া চৰাই কেৱল যথেষ্ট বুলি নাভাবোঁ মানুহে এইবিলাকৰ উপৰিও অন্য বিভিন্ন ধৰণৰ কাম কৰিব লাগে যাতে কেৱল এটা কামতে নিয়োজিত হোৱাটো ভাল নহয় এটা কামতে যদি নিয়োজিত হৈ থাকোঁ তেন্তে অন্যান্য ক্ষেত্ৰতো পিছ পৰি যোৱা দেখা যায় গতিকে সকলো মানুহেই বা মই হওঁ বা অন্য কিছুমান মানুহেও এটা ব্যৱসায়ৰ জড়িত নাথাকি অন্যান্য বিভিন্ন সৰুসুৰা ব্যৱসায়ো কৰি থাকিব লাগে যিহেতু এটা ব্যৱসায় কেতিয়াও সফল হৈছে বুলি ক'ব নোৱাৰি বা সঠিক অৰ্থৰ যোগান ধৰিব পাৰে বুলি ক'ব নোৱাৰি যিহেতু বিভিন্ন ধৰণৰ বতৰৰ কথা আছে বিভিন্ন ধৰণৰ যিহেতু এইবিলাক ব্যৱসায়ত লাভ লোকচানৰ কথা আছে কোনোবা এটা সময়ত লাভ হ'ব কোনোবা এটা সময়ত লোকচানৰ কথা আহি পৰে গতিকে যিটো সময়ত লাভ হয় লাভ হ'লেতো একো নাই যদি কেনেবাকৈ লোকচানৰ সন্মুখীন হওঁ তেন্তে তো সেই তেনেকুৱা হ'লেতো বিপদ হয় ন গতিকে সেই বিপদৰপৰা হাত সাৰিবলৈ আমি অন্যান্য ব্যৱসায় কৰি থাকিব লাগে যাতে এটা ব্যৱসায়ত যদি কেনেবাকৈ লাভ বা লোকচান হয় তেন্তে অন্য এটা ব্যৱসায় সেই লোকচানটো পূৰণ কৰিব পাৰে সেয়েহে মই ভাবোঁ যে কেৱল পোহনীয়া চৰাই যথেষ্ট নহয় মানুহেই এইবিলাকৰ উপৰিও অন্যান্য বিভিন্ন কাম কৰিব লাগে যা যিহেতু কামৰ কোনো সৰু বৰ নাই সৰুৱেই হওক বা ডাঙৰেই হওক মানুহে কাম কৰি যাব লাগে নিজৰ কাম কৰি যাব লাগে আৰু অৰ্থনীতিৰপৰা সবল হৈ নিজৰ লগতে দেশৰ অৰ্থনীতিকো সবল কৰি তুলিব লাগে এই ব্যৱসায়টোত উন্নত কৰিবৰ বাবে আৰু অধিক কিছুমান কাম আছে এই ব্যৱসায়টোৰ কেৱল পোহপাল দিলেই নহ'ব বা এই ব্যৱসায়টো কেৱল চোৱাচিতা কৰিলেই নহ'ব এই ব্যৱসায়টো আৰু অধিক উন্নত কৰিবৰ বাবে বা বিভিন্ন ধৰণৰ কাম আছে বিভিন্ন ধৰণৰ পন্থা অৱলম্বন কৰিব পাৰি এই ব্যৱসায়টো উন্নত কৰিবৰ বাবে বিভিন্ন ধৰণৰ অৰ্থৰ প্ৰয়োজন হয় সেইখিনি প্ৰথমতে পূৰাব লাগে এটা নিৰ্দিষ্ট ঠাই বাচি ল'ব লাগে